হেল্ল' অ' হয় হয় মই ক'ব অ' এইটোত যাব লাগিছিল অ' অ' অ' যাম ব'লক এই কেইদিনতে যাম অ' এইটো বীজবিলাক যাই আনিব লাগে সোনকালে নহ'লে আৰু এই কৰি দিব নহয় অ' সেইটো সিহঁতে কৈ দিব নাই বুলি কৈ দিব অ' এইটো কাৰণে সোনকালে যায় সোনকালে যাই সেইটো ল'ব লাগিছিল নহ'লে সেইটো নাই বুলি কৈ দিব পিছত আৰ দিগদাৰ হৈ যাব অ' এইটো ঠিক আছে আমি পৰহি মানে তেতিয়াহ'লে গুচি যাম এইটো বেলেগ অ' এইটো দুপৰীয়া ভাগতে যাম বা ৰাতিপুৱাৰ ভাগতে গুচি যাম

অ' অ' কিবা বেলেগ বস্তু আহিছে নেকি সেইটো সুধিও আহিব পাৰিম অ' অ' অ' ঠিক আছে হ'ব বাৰু